কিতাপ পঢ়িবলৈ হ'লে সচ সচৰাচৰ ফিজিকেলি পঢ়াটো মানে এখন কিতাপ বজাৰৰ পৰা কিনি আনি সেইখন পঢ়া আৰু ইলেক্ট্ৰণিক মাধ্যমেৰে পঢ়াৰ মাজত মই যথেষ্ট ডিফেৰেন্স ফীল কৰোঁ একটো হৈছে কি ইলেক্ট্ৰণিক মাধ্যমৰ কিতাপখনৰ মই কোনটো পেজ পঢ়িছো কোনটো পেজ পঢ়া নাই তাৰ মাজত দাগ দি পেলাই আগলে নেক্স দেত পঢ়িম এই ধৰণৰ প্লেনিং কৰাত খুব দিগদাৰ আৰু কিতাপ পঢ়া আৰু কিতাপ কিনা এই দুটা এটা যুটীয়া চখ হয় কিতাপখন পঢ়িবলৈ হ'লে কিতাপখন কিনা আৰু কিতাপখন কিনি পেলাই সজাবলৈ নানি সেইখন পঢ়া সচৰাচৰ কিতাপখন কিনি আনি পঢ়া যায় ইলেক্ট্ৰণিক মাধ্যমত থকা যিকোনো বস্তুৱে মই চাইছো এইটো পেপাৰে হওক ই পেপাৰে হওক বা কিতাপে হওঁক বা উপন্যাসে হওক আছে পঢ়িম আজি নহয় কালি পঢ়িম এই ধৰণৰ এই আছে আৰু সহজলভ্য টাইপৰ হয় মই ৰেক'মেণ্ডেড কৰোঁ এখন প্ৰিণ্টেড পেপাৰ প্ৰিণ্টেড উপন্যাস বা কিতাপ যাৰ জৰিয়তে আমি বিভিন্নজনৰ লিখনিৰ ডিফাৰেন্সেছ বুজিব পাৰোঁ আৰু শব্দ গাঁথনিবিলাকৰ আমাৰ ক্লীয়াৰেন্স আহে কাৰণ প্ৰতিজন মানুহে কথা কয় শব্দৰে আৰু সেই শব্দবিলাক বিচাৰি পোৱাতো বৰ টান আৰু এইবিলাক ইলেক্ট্ৰণিক মাধ্যমত পোৱা নাযায় বুলি মই নকওঁ ইলেক্ট্ৰণিক মাধ্যমো ভাল কিন্তু ইলেক্ট্ৰণিক মাধ্যম হাঁ ঠিক আছে এতিয়া আমি সচৰাচৰ এতিয়া দেখা যায় যে আমি ভ্ৰমণ কৰোঁ ভ্ৰমণ কৰিব গ'লে এখন কিতাপ লৈ লগত লৈ যোৱাটো দিগদাৰ সেই ক্ষেত্ৰত ইলেক্ট্ৰণিক কিতাপ এখন বা উপন্যাস এখন মোবাইলতে বা লেপটপতে পঢ়িলো সেইটো সম্ভৱ সেইটো ভাল কিন্তু দুইটাৰে এটা দুই জেগাত নিজৰ নিজৰ বৈশিষ্ট্য়টো বেলেগ বেলেগ